ন লাখ আঠসত্তৰ হাজাৰ ন লাখ দহ হাজাৰ আঠ লাখ পঁচপন্ন হাজাৰ চাৰি লাখ সাতাইছ হাজাৰ চাৰি হাজাৰ পাঁচ লাখ সাতাইছ হাজাৰ